মানুহে প্ৰথম ড্ৰয়িং আৰম্ভ কৰাৰ সময়ত কৰা সচৰাচৰ এটা ভুল পৰিলক্ষিত হয় যেনে আঁকিবলৈ লোৱা বহীখন তেওঁলোকে বাৰে বাৰে লৰচৰ কৰে ইফালৰ পৰা সিফালে ঘূৰাই লয় আৰু হাতখন তাৰ ওপৰত ৰাখি হাতখনো বহুত বেছি লৰচৰ কৰি তেওঁলোকে নিজৰ সুবিধা অনুযায়ী বহীখনত ছবিটো অংকন কৰিবলৈ লয় সেয়া কৰিব নালাগে অংকন কৰিবলৈ লোৱা ছবিটো আৰু বহীখন একে ঠাইতে স্থিৰভাৱে ৰাখি ছবিটো অংকন কৰিলে ছবিটো ভাল হোৱাৰ সম্ভাৱনীয়তা বেছি দেখা যায় দ্বিতীয়তে অংকন কৰিবলৈ লোৱা ছবিটোৰ সম্পৰ্কে যিবোৰ ৰেখা আছে সেই ৰেখাবোৰ সৈতে পৰিচিত হৈ ল'ব লাগে প্ৰথমতে আমি ৰেখাৰ সৈতে পৰিচিত হৈ ল'ব লাগিব আৰু অংকন কৰিবলৈ লোৱা ছবিটোৰ ৰেখাসমূহ আমি যাতে বাওঁফালৰ পৰা সোঁফাললৈ অংকন কৰি আঁকো তাৰ ওপৰত নজৰ ৰাখিব লাগে তৃতীয়তে যেতিয়া আমি পেঞ্চিলডাল ধৰিম সেই পেঞ্চিলডাল পেঞ্চিলৰ আগটোৰ পৰা এক ইঞ্চ ওপৰত আঙুলিৰে মিহিকৈ ধৰিব লাগে আৰু হাতৰ জোৰটো যাতে পেঞ্চিলত বেছিকৈ নপৰে সেই তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে আৰু চতুৰ্থতে মানুহে যেতিয়া ড্ৰয়িং কৰে তেতিয়া বাস্তৱ জগতখনৰ পৰা অলপ ফালৰি কাটি ড্ৰয়িং এটা আঁকিবলৈ যত্ন কৰে সেয়া কৰিব নালাগে আমি বাস্তৱৰ লগত সংগতি ৰাখি ড্ৰয়িংটো আমি আঁকিবলৈ যত্ন কৰিব লাগে যেনে এজন মানুহ আৰু এটা ঘৰ কেতিয়াবা দেখা যায় মানুহজন ঘৰটোতকৈ বেছি ডাঙৰকৈ আঁকিছে আচলতে সেয়া বাস্তৱ জগতৰ লগত যদি আমি ৰিজাই চাওঁ সেয়া ভুল ঘৰটোতকৈ মানুহজন মানুহজন বা মানুহজনৰ আকাৰটো কেতিয়াও ডাঙৰ হ'ব নোৱাৰে তাতকৈ সৰুহে হ'ব ঠিক তেনেদৰে আমাৰ প্ৰকৃতিত থকা প্ৰত্যেকটো বস্তু আমি ভালদৰে নিৰীক্ষণ কৰিব লাগে কাৰ আকাৰ কিমান কিমান হোৱা উচিত কোনটো কিহতকৈ ডাঙৰ কোনটো কিহতকৈ সৰু হোৱা উচিত সেইখিনি কথা আমি ভালদৰে লক্ষ্য কৰিব লাগে তাৰ পাছতেই আহিল এজন ভাল আৰ্টিষ্ট হ'বলৈ অনুশীলনৰ প্ৰয়োজন কেনেকৈ কৰিব লাগিব এজন ভাল আৰ্টিষ্ট হ'বলৈ আমি দিনে এটা বা দুটাকৈ ছবি আমি অংকন কৰিব লাগিব আৰু এটা বা দুটা ছবি এবাৰতে অংকন কৰি আঁকি শেষ কৰি থ'লে নহ'ব সেই ছবিকেইটা প্ৰায় আমি পাঁচবাৰলৈকে এটা ছবি আঁকি থাকিলে ছবিটো ভাল হৈ হৈ ক্ৰমান্বয়ে আহি থাকে আৰু তেতিয়াই আমি যেতিয়াই এটা ছবি যিমানবাৰ আমি আঁকিম সিমানবাৰ আমাৰ ভুলবোৰ আমাৰ চকুত পৰিব আৰু সিমানেই আমাৰ হাতখন আৰু ধুনীয়াকৈ ছবিটোত বহি যাব তাৰোপৰি ছবি ভাল এজন আৰ্টিষ্ট হ'বলৈ আমি ছবিটোত একা একাগ্ৰতাৰে আৰু একান্তমনে ছবি আঁকিবলৈ যত্ন কৰিব লাগিব ইফাল সিফাল কৰি থাকিলে বা অন্যমনস্ক হৈ থাকিলে ছবিৰ পৰা যেতিয়া আমাৰ ধ্যানটো আঁতৰি যায় তেতিয়া ছবিটো বৰ এটা শুৱনি হোৱা দেখা নাযায়